হয় মই সৰুৰ পৰাই খেল ভাল পাওঁ আৰু খেল চাওঁ খেলৰ প্ৰতি মোৰ আগ্ৰহ আছে সৰুতে মই সকলো ধৰণৰে খেল খেলিছিলোঁ তথাপিও মোৰ ক্ৰিকেট খেলটো বেছি প্ৰিয় আৰু বৰ্তমান যিকোনো খেল ইণ্টাৰনেচনেল খেল বা অলিম্পিক বা আন্তঃৰাষ্ট্ৰীয় কিবা কিবি যিবোৰ খেল হয় মই সকলোবিলাক খেলেই চাওঁ কিন্তু ক্ৰিকেট খেলৰ প্ৰতি এটা বহুত মোহ আছে বৰ্তমান ভাৰতৰ ক্ৰিকেট খেলত এক বিশেষ নাম আছে আৰু ক্ৰিকেট সকলোৰে ক্ৰিকেট খেল প্ৰিয় বৰ্তমান আই পি এলৰ খেল অনুষ্ঠিত হৈ আছে আৰু আই পি এলৰ এটা জোৱাৰ চলি আছে সকলো ঠাইতে আৰু সকলোৰে আই পি এলৰ প্ৰতি আগ্ৰহ আছে আৰু সকলোৱে নিজৰ নিজৰ টিমক সমৰ্থন কৰে তেতিয়াহ'লে মোৰো